অঁ হেল্ল' ভাল ভাল ভাল ভাল তহঁতৰ খবৰ খাতি নাই কি কৰিছ কেলৈ তই গম পাৱই দেখোন আমাৰ বৰতা ঢুকোৱা আজি ছমাহ হোৱাই নাই দেখোন

তহঁতৰ ক'ত যাবৰ হ'ব বিহু কেনেকুৱা অঁ আমাৰ ঘৰত বিহু নাই তহঁতৰ ঘৰতে এইবাৰ যাব লাগিব ভাল ভাল তাত বিহুত আছে ঘৰতে ইটো সিটো কৰি পিনি তাৰ পৰা হেৰি নহয় এইটো বিহু পিঠা পনা কিবা বনাইছনে কি বনাইছ

তাত বিহু তেতিয়া ডাঠ তেতিয়া হেৰি নহয় তই বনাইছ নে মায়ে বনাইছে জানো মোৰ সন্দেহ আছে কিন্তু তই হেঁচা পিঠা বনাব জান শিকিলি নি বাৰু যি নহওক এইবোৰ মুঠতে যা গৈ আছো তহঁতৰ ঘৰত চবৰে ভাল নে

আৰু মা তহঁতি নাহয়ে আকৌ

তথাপিতো আহিব লাগে কেতিয়াবা কেতিয়াবা তহঁতি নহা কাৰণে মই যাবলৈ বেয়া পোৱা হ'লো ঠিক আছে ঠিক আছে হ'ব দে